ব্যৱসায় কৰাৰ সময়ত আমাৰ সকলোৱে বহুতখিনি নাটনি হয় যেনেকৈ এটা এখন দোকান খুলিবলৈ হ'লেও আমাৰ এখন ঘৰ ঠাই এডোখৰ লাগিব বা সেই দোকানখন খুলিবৰ কাৰণে আমাক সম্পূৰ্ণ বস্তু লাগিব যেনে কাঠ মানুহ এটা লাগিব যোগালি লাগিব মিস্ত্ৰী লাগিব আমাৰ সেইটো পইচাও লাগিব আমাৰ যিহেতু আমাৰ পইচা নাটনিও হয় আমাৰ সকলোৰে এইটোৱেই সমস্যা যে আমাৰ পইচা আমি ক'ৰপৰা উপাৰ্জন কৰিম কেনেকৈ আমি সেই ব্যৱসায়টো আৰম্ভ কৰিম মেইন হৈছে আপোনাৰ যেগে পশুপালন বা কুকুৰা পালনৰ কৰোঁ আমি কুকুৰা পালন কৰিলে আমাৰ মাটিডোখৰ লাগিব এতিয়া মাটিডোখৰ কৰাৰ পিছত আমি ঘৰ এটা সাজিব লাগিব সেই ঘৰটোত কি কি বস্তু লাগিব তাত গোটেই সামগ্ৰীখিনি আনিব লাগিব সেইবোৰ আনাৰ পিছত আমি কামখিনি সম্পূৰ্ণকৈভাৱে নিয়মমতিয়াভাৱে আমি কৰি যাব লাগিব যিহেতু আমাৰ পইচা পাতি বা সামগ্ৰী সেইবোৰ ল'বলৈ কাৰণে বহুতো পইচা পাতিও লাগিব পইচা পাতিটো আমি কেনেকৈ আনিম বহুতো কষ্ট সহ্য কৰি ক'ৰবাৰ পৰা যেনেতেনে কৰি উপাৰ্জন কৰি সেই বস্তুটো কামখিনি আমি আগবঢ়াই নিওঁ আগবঢ়াই নিওঁ আৰু তেনেকৈ আমি এখন দোকান এখন বা এখন পশুপালনৰ কাৰণে দোকান এখন সাজো কৰোঁ এখন দোকান খুলিব হ'লে তাত সম্পূৰ্ণ বস্তু লাগিব যেনেকৈ কাঠৰ ৰেগ এটাই হওক এখন বেঞ্চেই হওক বা যিহেতু এটা সামগ্ৰিক বস্তু লাগে যেনেকৈ আপুনি গেলামালৰ দোকান খুলিবৰ কাৰণে তাৰ সকলো ইত্যাদি বস্তু আমি থ'ব লাগিব যেনেকৈ চাউল দাইল আটা ৰিফাইনৰপৰা আমি চব সেই বস্তুখিনি আনিবৰ কাৰণেও বা আমাৰ পইচা লাগিব বা আমাক কিবা দৰকাৰ হ'ব কিন্তু সেই বস্তুটো নাথাকিলে হয়তো আমি সেই কামটো আগবঢ়াই নিবলৈ নোৱাৰিম এখন দোকান খোলা বা এখন পাচলি ব্যৱসায় কৰিলেও পাচলিৰ কাম ব্যৱসায় কৰিলেও আমি সেই পাচলি খিনি আনিবৰ কাৰণেও আমাক পইচা লাগিব বা আমি গৈ কিনে আমি এখন চাঙি পাতি কিনে বাঁহ আনিকেনে আমি চাঙি এখন পাতিব লাগিব সেই বাঁহখিনিৰ দামো আমাৰ ল'ব লাগিব বাঁহখিনিৰ কাৰণেও আমাৰ বহুত কষ্ট হয় সেই বাঁহো লাগিব সেই কামতহে আমাৰ খুব মানে কষ্ট হয় আমি কেনেকে পইচা উপাৰ্জন কৰিম কিন্তু আমি সেই কামখিনি কৰিবৰ কাৰণে আমি বহুত জৰুৰী পইচা বচাব লাগিব এতিয়া আমি পশুপালনে কৰিলোঁ পশুপালন কৰিলে আমাৰ কি হ'ব যিকোনো যি বস্তুৱেই হওক এটা আমিতো বহুত বুলি ক'লে প্ৰথমতে ব্যক্তিগত আমাৰ ধৰ মাটি লাগিব মাটিডোখৰ আমি সম্পূৰ্ণকৈ ধুনীয়াকৈ চফা কৰি কেনে আমি তাত যিখিনি সামগ্ৰী লাগিব যেনে ঘৰ এটা বনাব লাগিব তলত পশুপালনৰ কাৰণে বা ব্ৰইলাৰ ফাৰ্মেই হওক আমি ভুচি দিব লাগিব ভুচি দিয়াৰ পিছত তাত আমাৰ দৰৱ পাতিবিলাক থাকে যিহেতু কুকুৰাবিলাকৰ দৰৱ পাতি খোৱাব লাগে আজিকালি বহুত দাম সেই দৰৱ পাতিবিলাক আনিব লাগিব সেই দৰৱ পাতি আনি কিনে আমি কাম কৰিবলৈ সেইখিনিতো আমাৰ বহুতো কষ্ট হয় আমাৰ যিহেতু আমি একো সুবিধা পোৱা নাই বা আমি একো ক'ৰবাৰ হেৰি পোৱা নাই সেইটো কাৰণে আমি নিজেই কামখিনি আমি কৰিবলগীয়া হয় নিজে আমি কম বুলিয়ে আশা কৰি আছোঁ আৰু তেনেকৈ চলিও আছোঁ এতিয়া দোকানখনেই খুলিব হ'লে আমি এই যিহেতু মই কৈ কৈছিলোঁ দোকানখন খুলিবৰ কাৰণে সম্পূৰ্ণ বস্তুৰে লাগিব এডোখৰ ঠাই লাগিব এডোখৰ ঠাই লাকিব লগতে এটা ঘৰ সাজিব কাৰণে বস্তু লাগিব উপাৰ্জন কৰিব লাগিব বহুত বস্তু তাত বহুত বস্তু আনিব লাগিব যেনেকৈ মই কৰি থৈছিলোঁ যে আটা তেল পিঁয়াজৰপৰা সকলো তেতিয়াহে যি আমি সুন্দৰকৈ যদি এখন দোকানখন সাজিব পাৰোঁ তেতিয়াহে আমাৰ ওচৰত গ্ৰাহক আহিব তেতিয়াহে আমাৰ দোকানখন দেখি সুন্দৰ হ'লে আমাৰ গ্ৰাহক আহিলে আমাৰ দোকানত বস্তু বিক্ৰী হ'ব যিহেতু আজিকালি মানুহে দোকান সুন্দৰ নহ'লে বা দোকানখন দেখিবলৈ ভাল নহ'লে কোনো মানুহেই নাহে আৰু দোকানত বস্তু নাথাকিলে বহুত কোনো মানুহেই নাহে আজিকালি এতিয়া বস্তু আনিবলৈয়ো হ'লেও আমাৰ কত' কষ্ট আমাৰ প্ৰয়োজন কি কি বস্তু লাগিব তাত আপোনাৰ টিং লাগিব বাঁহ লাগিব লগত পকাৰ এটা আপুনি যেতিয়া ঘৰ বনাওঁ বুলি কওঁ তেতিয়াও ইটা বালি চিমেণ্ট আৰু বহুতো বস্তু লাগিব সেই বস্তুকেইটা আমি কেনেকৈ কেনেকৈ ল'ম বা কেনেকৈ কৰিম বহুতো কষ্ট হয় কষ্টটো সকলোৱে জানে এতিয়া মই নিজে এখন ধৰ দোকান এখন খুলিছোঁ যিহেতু সৰু দোকান সেই দোকান খোলোঁতে মোৰ বহুতখিনি কষ্ট কষ্ট বহুত হয় কষ্টখিনি মোক কেতিয়াও পাহৰিব নোৱাৰিম যিহেতু প্ৰথমতে মোৰ এটা কেঁচাৰ দোকান আছিলে তাৰ কাৰণে মই বাঁহ কিনিছিলোঁ লগতে তাঁৰ কিনিছিলোঁ তাৰপিছত মানুহ লগাইছিলোঁ মানুহে জোগালি কাম কৰিছিলে টিং লগাইছিলোঁ তেনেকৈ গোটেই কামবিলাক মই সাৰ পৰা আনিছিলোঁ তাৰপিছত দোকানখনত বস্তু আনিছিলোঁ যিহেতু সৰুৰপৰা অকণমান এটা দুটা বস্তু আনি তেনেকৈয়ে মই কামবিলাক কৰি গৈছোঁ যিহেতু মোৰ লগত পইচা পাতি নাছিলে সেই পইচা পাতি মই কেনেকৈ কি কৰিম কেনেকৈ কম কমকৈ আনিবলগা হয় যেতিয়া মুঠেই কম যেতিয়া মই অকমান গম পালোঁ যে মই এই দোকানখনৰপৰা চলিছোঁ দোকানখনৰপৰা চলি লাভ হৈছে তেতিয়া মই এটা পকাৰ দোকান বনাম বুলি সিদ্ধান্ত ল'লোঁ সেই পকা দোকানখন বনাবৰ কাৰণে মোৰো বহুত কষ্ট হৈছিল যেনেকৈ কেঁচা দোকানখন বনাওঁতে মোৰ যিমান কষ্ট হৈছিল পকা দোকানখন বনাওঁতে তাতকৈ বেছি কষ্ট হৈছিল যিহেতু বাঁহৰ দাম আপোনালোকে সকলোৱে জানে যে কিমান কিন্তু বাঁহতকৈ বেছি ইটাৰ দাম চিমেণ্টৰ দাম বা লোহাৰ দাম তাকো মিস্ত্ৰীৰ হাজিৰা থাকেই তেওঁলোকক দিবলগীয়া হয় তেওঁলোকক দিওঁতেই কষ্ট হয় আৰু এখন দোকান বনাবৰ কাৰণে পতককৈ হৈ নাযায় যিহেতু মোৰো আমাৰ লোক পইচা নাথাকে হ'লেও যিবিলাকৰ মানুহৰ লগত পইচা থাকে তেওঁলোকে একমাহতো বনাই ল'ব পাৰে কিন্তু আমাৰ নিচিনা দৰিদ্ৰ ৰেখাৰ মানুহ এটা পকী ঘৰ বনাবৰ কাৰণে বা এখন সৰু সুৰা দোকান খুলিবৰ কাৰণে আমাৰ বহুতো কষ্ট কৰিব লাগে বহুতো দোকানৰ কাৰণে বহুতো দোকানখন বনোৱা পিছত তাৰপিছত কেনেকৈ দোকানখনত শুনি সহজ বস্তু আনোঁ কেনেকে গ্ৰাহক আনোঁ কেনেকৈ মই আমাৰ দোকানখন বিক্ৰী সেইখিনি বস্তু ভৰাবলগীয়া হয় সেই বস্তুখিনি সেই বস্তুখিনি আমি সকলোৱে সাচিলোঁ আৰু এনেকৈ মই বাস কৰা সময়ত হ'ল মোৰ যেতিয়া মই দোকানখন কৰি খুলিছিলোঁ দোকান খোলোঁতে মোৰ বহুতখিনি কষ্ট হৈছিলে দোকানখন কষ্ট হওঁতে মই নিজকে ভাবিছিলোঁ যে মই এই দোকানখনত কিমান পইচা গৈছিলে মোৰ এখন কেঁচাৰ দোকান মোৰ যদি সৰু সুৰাকৈ টিঙৰ এটা কেঁচাৰ দোকানসমূহ খুলিছিলোঁ তেতিয়াই মোৰ মই ঘৰো বিছ হাজাৰ টকা দোকানখন বনাওঁতেই লাগিছিলে সামগ্ৰীখিনি অনাতোটো বেলেগেই কথা সামগ্ৰীখিনি আনোঁতোতো আৰু পইচা লাগিছেনে কিন্তু তেতিয়া মোৰ বহুতখিনি কষ্ট হৈছেনে মই এবাৰ ভাবিছোঁ যে ইমানখিনি মোৰ পইচা ইমানখিনি মই কেনেকৈ কৰিম তাৰপিছত মই নিজে ভাবিলোঁ যে মোৰ এই পইচা বিছ হাজাৰ বা মোৰ পঁচিছ হাজাৰ সমূহত মোৰ ডাঙৰ কথা নহয় লগতে নিজাকৈ দোকানখন বনালোঁ তাৰপৰা কিবা এটা উপাৰ্জন হয়তো ঘৰখনো চলিব আৰু মই লগতে দোকানখন এনেই ঘৰৰ ভিতৰতে তেনেকৈয়ে মই কৰিলোঁ আৰু তেনেকৈ মাক ধৰি গলোঁ লগতে মই সেই দোকানখন কৰাৰ পিছত মোৰ লগতে ধুনীয়াকৈ ডাঙৰ দোকান নবনায় এই দোকান নবনাওঁ সেই দোকানখন বনাওঁতেও মোৰ বহুত কষ্ট হ'ল সেই দোকানখন মোক মোক পঞ্চাছ হাজাৰ ওপৰত পইচা গৈছিলে মই যিহেতু বুজি তাৰপিছত মই ভাবিছোঁ কেনেকৈ মই কামখিনি আগবঢ়াওঁ কেনেকৈ মোৰ দোকানখন ধুনীয়াকৈ হৈ যায় সেই দোকানখন হওঁতে মই বহুত কষ্ট পালোঁ আৰু কষ্টটো মোৰ এতিয়াও মনত থাকে মনত আছে যিহেতু মোৰ কোনো সহায় নাছিল কোনো হাৰা নাছিলোঁ মোক কেনেকৈ কৰিছোঁ যে ৰুটিন বালি বাাঁহ বা কেঁচা ঘৰ এটা বনালেও মানুহৰ কত কৈছ পশুপালন কৰিলেও যিহেতু পশুপালন কৰিলেও মানুহৰ মাটি এডখৰ লাগিব ঘৰ এটা বনাব লাগিব ভুচি লাগিব তাৰ দৰৱ পাতি তাৰ কুকুৰা তাৰপিছত জোখা পালনা কত কষ্ট হয় ইমান এখন গেলামালৰ দোকানতো যিমান কষ্ট হয় মই বহোঁ এটা আপুনি কুকুৰা ফাৰ্ম এটা বনালেও সিমানেই কষ্ট হয় এখন কুকুৰা ফাৰ্ম বনালে কুকুৰাখিনিকতো আপুনি দৰৱ পাতি দিব লাগিব আকৌ সদায় বেজী সপ্তাহে সপ্তাহে আপুনি বেজী দিব লাগিব তাৰপিছত দৰৱ পাতি দিব লাগিব সেই দৰৱখিনি দিলেহে আপোনাৰ কুকুৰা ভাল হ'ব বা উন্নতি হ'ব আপোনাৰ সেই কুকুৰাখিন বিকি কিনে আপোনাৰ উপাৰ্জন কৰিব পাৰিব সেই উপাৰ্জন কৰি কিনেহে আমি কিবা লাভ কৰিব পাৰিম কিন্তু প্ৰথম পৰ্যায়তটো বহুত কষ্ট সেই কষ্টটো মই ভুক্তভোগী আহিছোঁ যে যিহেতু মই সেই কামখিনি কৰাৰ কাৰণে মই ভাবোঁ যেনে মোৰ যিটো কষ্ট হ'ল মই আপোনালোকৰ ওচৰত সেইটোৱে ক'লোঁ যে মই এখন পকাৰ কেঁচাৰ দোকান এখন কৰোঁতে মোৰ যিমান কষ্ট হ'ল পকাৰ দোকানখন বনাওঁতে সিমানেই কষ্ট হ'ল মই যেতিয়া পশুপালন কৰিছিলোঁ কেঁচাৰ ঘৰ এটা বনাওঁতে যিমানখিনি মই কষ্ট পালোঁ পকাৰ পশুপালন কৰা ঘৰ এটা বনাওঁতে তাতকৈ অধিক কষ্ট পাইছিলোঁ মই সেই কষ্টখিনি মনত পৰিলে খুব দুখ লাগে মোৰ নিজকে নিজে ভাবোঁ যে মই ইমান কষ্ট কৰি ইমান ধুনীয়া কষ্ট কৰি পিনে মই এটা ভাল কাম কৰিছোঁ কিন্তু মই এটা সুখীও যে সেই কষ্টটো কৰাৰ পিছত মই নিজৰ কামখিনি আগবঢ়াই নিছোঁ আৰু সেই কামখিনি আৰু আগবাঢ়ি গৈছে আৰু এইয়াই সকলোৱে জানে যে এটা ঘৰ হওক এটা বিজনেছেই হওক যি হওক আগবঢ়াই ল'লে কিমানখিনি পইচা খৰচ হয় তাৰ সামগ্ৰীখিনি কিনিবলগীয়া হয় সামগ্ৰীখিনি কিমান কষ্ট হয় সেইয়া সামগ্ৰীখিনি কিনিবৰ কাৰণেও বহুত মই ক'লোঁ কিমান টকা লাগে এক লাখৰ ওপৰত লাগে এক লাখৰ ওপৰত টকাটো আমাৰ কাৰণে কম নহয় বহুত বেছি আমি যিহেতু এটা দৰিদ্ৰৰ মানুহ